পাঁচ হাজাৰ নশ নিৰান্নব্বৈ পাঁচ হাজাৰ চাৰিশ নব্বৈ পাঁচ হাজাৰ চাৰিশ নিৰান্নব্বৈ ছয় হাজাৰ নশ এঘাৰ পাঁচ হাজাৰ চাৰিশ দহ